মই শিশুসকলক অসমীয়া ভাষা শিকোৱাটো গুৰুত্বপূৰ্ণ বুলি ভাবোঁ কিয়নো অসমীয়া ভাষা হৈছে অসমীয়াৰ আৱেগ অনুভূতি শিশুসকলে অসমীয়া ভাষাটো শিকিলেহে অসমৰ সংস্কৃতিসমূহ ধৰি ৰাখিব পাৰিব